যিহেতু মই প্রত্যক্ষভাৱে গ্ৰহণ দেখা নাই কিয়নো আমাৰ সমাজে অতিজৰে পৰা বিশ্বাস কৰি আহিছে যে গ্ৰহণ চাব নালাগে কিন্তু মই ধূমকেতু দেখিছোঁ এদিন মই গৰম দিনত চোতালত আইতাৰ সৈতে বহি আছিলোঁ হঠাৎ মই আকাশখনলৈ চাওঁ তেতিয়া এটি তৰা পাৰ হৈ যোৱা দেখা পাওঁ তেতিয়া মই মোৰ আইতাক সোধোঁ এইটো কি বস্তু সেই বস্তুটোনো কি তাৰ বিষয়ে জানিবৰ বাবে মই বহুত আগ্ৰহী হওঁ তেতিয়া আইতাই কয় যে এইটো ধূমকেতু তেতিয়া মই আইতাক সোধ সোধোঁ ধূমকেতুনো কি তেতিয়াই ধূমকেতুৰ বিষয়ে মই জানিবৰ বাবে অধিক আগ্ৰহী হওঁ